হেল্ল' অঁ কোনে কৈছিলে হয় হয় হয় হয় অঁ কওকচোন অঁ অঁ পাৰিব আহিব বতৰ ঠিকেই আছে ঠিকে আছে বৰ্তমান ঠিকে আছে অঁ

পাব পাব তাত কাজিৰঙাত বহুতো ৰিজৰ্ট পায় যাব আপোনালোকে

পাৰ ডে আপোনাৰ এপ্ৰক্সিমেটলি খোৱা লোৱা মিলাই দুহেজাৰৰ ওপৰত হ'ব আৰু আৰু বেলেগ টুৰিষ্ট অঁ অঁ কম বেছি হ'ব পাৰে খায় ডিচটেন্স লৈ লৈ কথা আৰু পাচদিনাখন খোৱাৰ পিছত আপুনি আৰু জেগা চাব পাৰিব আমাৰ নগাঁৱত ওচৰতে কাজিৰঙাৰ ওচৰতে পেৰাডাইজ লেক আছে চাব পাৰিব আমাৰ বৰদোৱা চাব পাৰিবহি

কাজিৰঙাৰ পৰা বৰদোৱালৈ আহিলে আপোনাৰ থাউজেণ্ড আৰু কিবা খোৱা চোৱা মিলাই আপোনাৰ হ'ব আপোনাৰ ফিফটিন হান্দ্ৰেড মান

অঁ ঠিক আছে অঁ হ'ব আহিব আপুনি